মই যি খাদ্য বনাওঁ সকলোৱে ভাল হৈছে বুলি কয় ভাল লাগে বুলি কয় খায় আৰু মোক সুধে যে মই কেনেকে বনাইছোঁ যে যেনিবা মই মাংস বনালো মোৰ মাংস ঘৰৰ মানুহে খায় ভাল পাই আৰু মই সাধাৰণভাৱে বনাওঁ তাত বেছি মা মচলা প্ৰয়োগ নকৰোঁ কিন্তু যেতিয়া মোক সুধে যে কেনেদৰে বনাইছিলা তেতিয়া মই তেওঁলোকক মোৰ পদ্ধতিৰে কেনেকৈ বনাওঁ তাক কৈ দিওঁ কেনেকৈ মা মচলা দিওঁ বা কি দৰে মই তাত কি কি বস্তু ব্যৱহাৰ কৰোঁ সেইখিনি তেওঁলোকক বুজাই দিওঁ আৰু মই বনোৱা কেকটো তেওঁলোকে খায় বহুত ভাল পাই আৰু কৰকটো কেনেদৰে মই বনাওঁ তেওঁলোকক মই সেই পদ্ধতিটো শিকাই দিওঁ